হেল্ল' এই আছোঁ ৰ অঁ চাইছোঁ ডিম্পু বঢ়িয়া বঢ়িয়া ব্লগ দি আছে দেখোন অঁ চাইছোঁ সেইকেইটা ভাল লাগিছে দে সেইখিনি ভাল লাগিছে সেইকেইটা চাই কিনি অঁ দিম দে আৰু লগত ডিম্পুৰ ভিডিঅ' কৰাখিনি এনেও ভাল লাগে চাই কিনি ই ইংলেণ্ড গৈছিল ভাল লাগিছে সেইগিলাখেন চাই কিনে তাৰ ব্লকগিলাখেন অঁ ভাল লাগিছে চাই কিনে আমি যোৱাহেন লাগিছে অঁ সি সি যেতিয়া প্ৰথমতে ভিডিঅ' ষ্টাৰ্ট কৰিছিল তেতিয়াৰ পৰাই চাইছিলোঁ ইউটিউব যেতিয়াৰ পৰা মানে ষ্টাৰ্ট কৰিছিল তেতিয়াৰ পৰা চাইছোঁ তাৰ ভিডিঅ' ভাল লাগে চাই তই কেতিয়াৰ পৰা চাইছিলি

অঁ অঁ ময়ো তেতিয়াৰ পিনেই চাইছোঁ ময়ো তেতিয়াৰ পিনেই চাইছোঁ তাক অঁ অঁ দে একেলগে চাবা ভিডিঅ'টো অঁ দে একেলগে চাম আজি